হেল্ল' ছাৰ অ মই এনেই আছিলোঁ ছাৰ কথা এটাত মই ফোন কৰিছিলোঁ সুধিবলৈ এই কি কয় এতিয়াতো এইছ এছ দিলোঁ ন' তাৰপিছত আৰু মই কেৰিয়াৰ কি পাৰচ্যু কৰোঁ অলপ মানে অলপ কনফিউজড হৈ আছোঁ আৰু ক'ত পঢ়িব লাগে ক'ত পঢ়িব নালাগে অলপ মানে আপোনালোকে কওকচোন মই কোনটো ইউনিভাৰ্চিটি গ'লে ভাল হ'ব নে ইউনিভাৰ্চিটি যাম নে কলেজ যাম অ হয়

হয় চৰকাৰী চাকৰি

অ হয় নেকি অ

ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা শুনিছিলোঁ ওৱান অফ দ্য বেষ্ট হয় বুলি আৰু ডিগ্ৰীটো আজিকালি কম্পালছৰি কৰিছে ছাৰ হয়নে অলম' হয় হয় হয় হয় হয় হয় ঠিক আছে সেইটোৱে সুধিছিলোঁ মই আপোনাক থেংক ইউ